ব্য়ৱসায় আৰম্ভ কৰাৰ লগত জড়িত ফৰ্মেলিটী বুলি ক'লে এটা ঘৰ লাগিব আটোম টোকাৰিকৈ এটা ঘৰত মানে এখন দোকান লাগিব ব্য়ৱসায় কৰিব হ'লেতো এখন দোকানেই দৰকাৰ হ'ব দোকানখন বনাবলৈ পুঁজি অলপ লাগিব আৰু বৃহৎ মূলধনৰ প্ৰয়োজন বুলি মই নাভাবোঁ বিশেষকৈ এটা সামান্য় মূলধন হ'লেও হয় কিন্তু মনৰ স্থিৰতা লাগিব দৃঢ়তা লাগিব আৰু একাগ্ৰতা লাগিব মন স্থিৰ থাকিলেহে ব্য়ৱসায় কৰিব পাৰিব আপুনি আৰু ব্য়ৱসায় কৰিবলৈ আদি পেলাই মানুহ নাই সেই বুলি আৰু দোকানখন বন্ধ কৰি বা ব্য়ৱসায়টো বন্ধ কৰি আপুনি গুচি যালে নহ'ব আপুনি অনেক ধৈৰ্য ধৰিব লাগিব ধৈৰ্যৰ ধৰিলেহে আপুনি ব্য়ৱসায়ত উন্নতি কৰিব পাৰিব আৰু ব্য়ৱসায় কৰিব হ'লে যেতিয়া ধৈৰ্য ধৰিব নিজে নিজে চাব মানুহ আহিব দোকান বা ব্য়ৱসায় যিটো ব্য়ৱসায় কৰে তাত আপোনাৰ ধুনীয়াকৈ বিজনেছটোত লাভ হ'ব আপুনি তেতিয়াহে বুজি পাব আৰু দুজনমান মানুহক আপুনি চবৰে লগত ভাল ব্য়ৱহাৰ কৰিব লাগিব তেতিয়া নিবনুৱাক কে কেইবাজনকো আপুনি সংস্থাপন দিব পাৰিব ভালকৈ ব্য়ৱহাৰ কৰিলেহে পাৰিব আপুনি সংস্থাপন দিবলৈ আপুনি যদি একাগ্ৰতাই নাৰাখে ব্য়ৱসায়টো আপোনাৰ নিশ্চিতভাৱে লাভজনক নহ'ব গতিকে দৃঢ়তা একাগ্ৰতা আৰু ধৈৰ্য এইকেইটাই মেইন বস্তু বুলি মই ভাবোঁ ব্য়ৱসায় কৰিব হ'লে ব্য়ৱসায় আপুনি এইটো ব্য়ৱসায় নাই চলা যে বেলেগ এটা কৰোঁ লোকক দেখি সেইটো নহয় নিজৰটোতে আপুনি অটল থাকক অটুটভাৱে নিজৰ ব্য়ৱসায়টো আপুনি চলাই যাওক যে মই আজি আমুকক দেখিলোঁ আমুক দোকানখন বা আমুক ব্য়ৱসায়টো ইমান ভালদৰে চলিছে মই সেইটো ব্য়ৱসায় কেলৈ নকৰোঁ লোকক দেখি আপুনি সেই ব্য়ৱসায়টো কৰিব গ'লে আপোনাৰ হয়তো নিশ্চিতভাৱে আপোনাৰ লাভ নহয় আপুনি নিজৰ ব্য়ৱসায়টো চলাই থাকক নিজে এটা স্থিৰতা মনত এটা দৃঢ়তা ৰাখি আপুনি কাম কৰক দেখিব ধুনীয়াকৈ আপোনাৰ ব্য়ৱসায়টো লাভজনক হ'ব আৰু ব্য়ৱসায় কৰিবলৈ যে ঢেৰ পইচা লাগে সেইটো কথা নহয় আপুনি এটা নিৰ্দিষ্ট পৰিমাণৰ খৰচ লৈও আপুনি ব্য়ৱসায়টো কৰিব পাৰে ঢেৰ পইচা যে লোকক দেখি বোলে মই ইমান ডাঙৰ এটা ব্য়ৱসায় খুলিম সেইটো নহয় আপুনি নিজৰ মনৰ দৃঢ়তাটো ৰাখিহে কাম কৰিব পাৰিব তেতিয়া আপোনাৰ ব্য়ৱসায় চাব ধুনীয়াকৈ চলিব আৰু নিজৰ ঘৰৰ মানুহখিনিও লাগিব আপোনাৰ লগত মিলি হেৰি ব্য়ৱসায়ৰ লগত ধৈৰ্যত মিলি থাকিব পাৰিলে আপোনাৰ ব্য়ৱসায়টো নিশ্চিতভাৱে সফল হ'ব